দৰিদ্ৰতাই ভাল স্বাস্থ্যসেৱা লাভ কৰাত বাধাৰ সৃষ্টি কৰে কাৰণ দৰিদ্ৰতাৰ অবিহনে দৰিদ্ৰতা হ'লে মানুহৰ কোনো কামতে আগবাঢ়িব নোৱাৰে দৰিদ্ৰতা হ'লে প স্বাস্থ্য পঢ়া শুনা কোনো ক্ষেত্ৰতেই আগবাঢ়িব নোৱাৰে স্বাস্থ্য সেৱাৰ যদি যতন ল'বলগীয়া হয় ল'বলগীয়া পৰে তেতিয়াহ'লে দৰি পইচা পাতি নাথাকিলে গৈ চিকিৎসালয় লৈ কেনেকৈ চিকিৎসা কৰিব কেনেকৈ চিকিৎসা কৰিব সেইকাৰণে দৰিদ্ৰতা হ'লে কোনো কামতে আগবাঢ়িব নোৱাৰে ল'ৰা ছোৱালী পঢ়া শুনা স্বাস্থ্য স্বাস্থ্যটো যদি দৰিদ্ৰতা স্বাস্থ্যটো যদি টকা পইচা যদি নাথাকে তেনেহ'লে স্বাস্থ্যটো কেনেকৈ ভালে ৰাখিব কম বয়সতে আজিকালি ল'ৰা ছোৱালীয়ে দৰিদ্ৰতাৰ বাবেই পঢ়া শুনা বাদ দি পইচাৰ অভাৱত তেওঁলোকে তেওঁলোকে লোকৰ দোকানত বা লোকৰ ঘৰত কাম কৰিবলগীয়া পৰিস্থিতি হৈছিগৈ বহুতো দৰিদ্ৰতাৰ বহুতো ল'ৰা ছোৱালী দেখিছোঁ দৰিদ্ৰতা চাহৰ দোকানত চাহৰ দোকানত নহ'বা লোকৰ দোকানত গৈ তেওঁলোকে তেওঁলোকে দৰিদ্ৰতাৰ কাৰণে তেওঁলোকে কাম কৰিবলগীয়া পৰ্য্য়ায় পাইছে পায়গৈ দৰিদ্ৰতাই আমাৰ ল'ৰা ছোৱালীবিলাকৰ বহুতো বহুতো পধা পঢ়া আধাতে আধাতে এৰুৱাবলগীয়া মাক বাপেকে প মাক বাপেকৰ এৰুৱাবলগীয়া মাক বাপেকে হয় পইচাৰ অবিহনে পইচাৰ অবিহনে আজিকালি কোনো কামেই আগবাঢ়িব নোৱাৰে পইচাৰ অবিহনে কোনো কামতে আজিকালি আগবাঢ়িব নোৱাৰে